আমাৰ অঞ্চলত বহুকেইখনেই বিখ্যাত সপ্তাহিক বজাৰ আছে তাৰে ভিতৰত এখন হৈছে আপোনাৰ বালিকুচি বজাৰ আৰু এখন হৈছে বামুনঝাৰ বালিকুচি বজাৰখন আপোনাৰ সপ্তাহৰ প্ৰতিটো সোমবাৰত হয় এই বজাৰখন গৰু বিক্ৰীৰ বাবে বিখ্যাত হয় আৰু এই বজাৰখনত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে গৰু কিনা বেচা কৰিবলৈ আপোনাৰ প্ৰতিটো ধৰণৰ শাক পাচলি পোৱা যায় বিভিন্ন ধৰণৰ কাপোৰ কানি পোৱা যায় আৰু আমাৰ ওচৰৰ পৰ্যটকসকলে ভ্ৰমণ কৰিব পৰা বহুকেইটাই শ্বপিং মল আছে শ্বপিং চেণ্টাৰ আছে এই বজাৰসমূহত উপলব্ধ সামগ্ৰীসমূহৰ বজাৰ মূল্য বহুত বেছি বুলিও ক'ব নোৱাৰি আৰু এই বজাৰৰ সামগ্ৰীৰ মানদণ্ড খুবেই ভাল এইবোৰ বহুত কম দামতো কিনিব পাৰি আৰু আপোনাৰ বালিকুচি বজাৰখনত আপোনাৰ গৰু খুব ভাল দামত বিক্ৰী হয় বা খুব কম মূল্যত কিনিবও পাৰি বেচিবও পাৰি আৰু মানুহ এই বজাৰত বহুত দূৰ দুৰণিৰ পৰা মানুহ আহে